অ হ'ব ষ্ট্ৰবেৰী খেতি ভালকৈ মাটিখিনি আমি ভালকৈ চহাব লাগিব তাৰকাৰণে এ কথাটো সঁচা তাৰ কাৰণে তেতিয়া মাটিখিনি ভালকৈ হাতেৰে হ'লেও মিলাব লাগিব খেতি যেনেকৈ আমি খেতি কৰোঁ সাধাৰণতে তাৰপিছতে ই লতাজাতীয় হয় আৰু ইয়াত মানে আমি চাং দিব লাগিব চাং দিলেহে মানে এই সি মানে বগাই যাবলৈ সুবিধা হয় তেতিয়াহে মানে ষ্ট্ৰবেৰী খেতিটো মানে যেতিয়া অকণমান ও পাত চাতবোৰ ভালকৈ লা ধৰিব তেতিয়াহে মানে ষ্ট্ৰবেৰী লাহেকৈ ফুল ফুলিব ইয়াৰ কাৰণে তেতিয়াহে মানে ই ষ্ট্ৰবেৰীটো অকণমান ডাঙৰ হ'বলৈ সুবিধা পাব অ অ ঠিক আছে